হেল্ল' মই এজনী মানে পেচেণ্টৰ নিচিনাই হৈছোঁ এতিয়া মোৰ গেছৰ প্ৰব্লেমৰ কাৰণে আপোনালে বাইদেউ ফোন মাৰিছিলোঁ

অঁ আপুনি মোক গেছৰ কাৰণে কিবা এটা সুবিধা কৰি দিব পৰা হ'ব নেকি এইটো কাৰণে গেছৰ গেছৰপৰা মানে পেট বিষ এই পিঠি বিষ আজি প্ৰায় এনেকৈ ভূগীবলগীয়া হৈছে সেইকাৰণে আপুনি গেছৰ কিবা সুবিধা দিব পাৰে নেকি বুলি ফোন মাৰিছোঁ গৰম পানী খোৱা খাওঁ বাৰু তাৰপাছত কিন্তু কেতিয়াবা ধৰক ৰঙালাবিলাক খোৱা হয় মাটিমাহ একো খাওঁ আৰু খোৱা তাৰ তাৰ উপৰিও কিবা মানে খাই কি খালে মানে আমি গেছৰপৰা বেছি সোনকালে মানে হেৰি হ'ব পাৰোঁ এচিলকটো নেকি অঁ তাৰ বিনিময়ত আৰু শাক পাচলিও কিবা অসুবিধা হ'ব নেকি খালে অঁ হয় তেতিয়াহ'লে তাৰ শাক পাচলিবিলাকেও কিবা আছে নেকি খালে কিবা অসুবিধা হয় নেকি পাতশাকবিলাক খালে ৰাতি খালেও কিবা অসুবিধা হ'ব অঁ সেইটো কাৰণে আপোনাৰ বাইদেউক ফোন এটা মাৰিলোঁ আপুনি কিবা সুবিধা দিয়ে বুলি অঁ হ'ব তেনেহ'লে আপুনি হ'ব